ন লাখ দহ হেজাৰ দুশ আঠ লাখ দহ হেজাৰ দুশ সাত লাখ পাঁচ হেজাৰ দুশ ছয় লাখ এক হেজাৰ এশ চাৰি লাখ দুহেজাৰ এশ